হেল্ল' হেল্ল' অঁ মই ভাইকনে ক'লোঁ অংকিতা হয়নে

চিনি পালা চিনি পালা হ'ব মনত যে অঁ মনত যে আছে শুনি ভাল লাগিলে দেই কথাষাৰ ভাইকন বুলি কওঁতে যে চিনি পাইছা হাঁ অঁ তোমালোকেনো ক'ত আমাৰ নম্বৰ ৰাখিবা আৰু বাৰু সেইবোৰ কথা পিছত পাতিম বাৰু সেইবোৰ কথা পিছত পাতিম এতিয়া বিশেষ কথাটো হৈছে মই তোমাক বিশেষ কথাৰ কাৰণেহে ফোন কৰিলোঁ বাৰু কথা হৈছে এতিয়া আমাৰ এলুমিনি পাতিছোঁ নহয় আমাৰ কলেজত পাতিছোঁ মানে কি আৰু পাতিছে আমাক নিমন্ত্ৰণ দিছে আৰু আমি হ'লেও আমি আমাৰ ফালৰ পৰাটো কিবাকিবি অলপ কৰিবলগীয়া থাকে ন সেইখিনি আমি কৰিব লাগিব আৰু সেইদিনা অঁ সেইদিনা আমি হেৰি এখন পালোঁ চিঠি এখন পালোঁ অঁ

তাৰপৰা হেৰিয়ে ফোন কৰিছিলে নি তোমালৈ তোমালৈ পৰিশ্মিতাই ফোন কৰিছিলেনি মই তাইক কৈছিলোঁ মানে গোটেই কথাখিনি তাইক মই বুজাই দিছিলোঁ তাই তোমাক বোলো ক'বও পাৰে তাইক মই কৈছিলোঁ তাইক অংকিতাক কৈ দিবা বুলি তোমাক নাই কোৱা চাগে ন মোক মানে হেৰি হেৰিখন দিছিলে গোহাৰীখন দিছিলে তাত মানে যিখিনি প্ৰগ্ৰেম আছে আমাক সেইখিনিৰ বিষয়ে মই গম পালোঁ বাৰু এতিয়া কথা হ'ল কি প্ৰগ্ৰেমখিনিৰ বাাৰু থাকিবই সেইখিনি অঁ আৰু আমাৰ ফালৰ পৰাও কিবাকিবি ধৰা অকণমান ভালকৈ কিবা এটা কৰিম বুলি ভাবিলে কৰিব পাৰি আৰু কিবা এটানো কি আৰু আমাৰ হেৰিয়েতো কি বুলি কয় অংকুৰেতো নাটক চাটক লিখে ন ভাল সিটো নাটক এখন কৰাৰ কথাই কৈ আছে গতিকে আমি যদি ভাবোঁ নাটক এখন কৰিব পাৰোঁ তুমি কি বুলি ভাবা হয় হয় নহয় সেইটো বাৰু হ'ব ইস্ক্ৰিপখন বাাৰু দি দিম কিন্তু কথা হৈছে এতিয়া অকল ইস্ক্ৰিপখন চালেই নহ'ব নহয় পাৰ্ট ল'ব লাগিব নহয় গম পাইছা নাই

অঁ নাই নাই মই এতিয়ালেকে আমি হেৰি কৰা নাই দিন আছে যিহেতু আৰু এমাহ ডেৰমাহ আছে নহয় আমি সেইখিনি বাৰু আলোচনা কৰিম বাৰু কোনে কি পাৰ্ট ল'ব এতিয়ালৈকে আমি ফাইনেল কৰা নাই হয়নি তোমাক কোনে ক'লে

অঁ এতিয়া শুনিছো কোৱা অঁ শুনি আছো কোৱা শুনি আছো কোৱা অঁ শুনিছো শুনিছো অঁ কি ক'লে একো নাই আগত হোৱা পিছত হোৱা কি কথা আছেনো বস্তুটো হ'লেই হ'ল যেনেকৈ হ'লেও আমি মুঠতে অঁ আমি কৰিবলগীয়াখিনি কিন্তু কৰিবই লাগিব নহয় নহয় জানো আমি যিখিনি কৰিব লাগে প্ৰাক্তন ছাত্ৰ হিচাপে সেইখিনিটো কৰিবই লাগিব বাৰু আহিবা এদিন আলোচনা কৰিম হ'লও এতিয়া তোমাক মই থূলমূলকৈ আভাস এটা দিছোঁ আৰু কি কি কৰিবলগীয়া আছে আমাৰ প্ৰথম কথা হৈছে নাটকখনটো কৰিম বাৰু আৰু তাৰোপৰি অঁ অঁ অঁ মানে কি শুনিছা নাই এতিয়া তুমি ভালকৈ অঁ এতিয়া এতিয়া শুনিছা নাই ভালকৈ এতিয়া ভালকৈ শুনিছা নাই অঁ অঁ এতিয়া শুনিছানে এতিয়া শুনিছা নাই অঁ হেল্ল' এতিয়া শুনিছা ন এতিয়া শুনিছা নাই শুনিছা ন তাৰমানে হেৰি কৰিব লাগিব অঁ আমাৰ মানে কি ধৰা প্ৰাক্তন প্ৰাক্তন ছাত্ৰ হিচাপে ধৰা আমি আমি একাষাৰ ক'ব লাগিবতো গম পাইছা নাই আৰু কথাখিনি কথাখিনি ভালদৰে ক'ব লাগিব আকৌ থৰকা থৰকী হ'লে বেয়া লাগিব নহয় শুনি অকণমান ঘৰত মই ভাষণ এটা তোমালোকক পঠিয়াই দিম বাৰু লিখি কিনে তোমালোকে অকণমান প্ৰেক্টিছ কৰিবা বিশেষ একো নাই ন কথাখিনি কৈ দিলেই হ'ল আৰু মনত ৰাখি কিনে মানে প্ৰাক্ত প্ৰাক্তন ছাত্ৰৰ একাষাৰ বুলি মানে প্ৰাক্তন ছাত্ৰৰ একাষাৰ বুলি থাকেতো অঁ অঁ

অঁ অঁ অঁ ঠিক আছে দিয়া হ'ব দিয়া আকৌ পিছত ভালকৈ কথা পাতিম বাৰু দিয়া বাৰু অঁ ঠিক আছে